হাঁহ কুকুৰাই যেইবাৰ দানা দিলে দিব লাগে সেইবাৰেই চফা কৰিব লাগে পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু হাঁহ হাঁহে হাঁহেটো বেছিয়ে পৰিমাণেই দানা খায় সেইবাবে দিনটোত যেইবাৰ তিনিবাৰ হওক চাৰিবাৰ হওক যেইবাৰ দানা দিওঁ মই সেইবাৰেই পৰিষ্কাৰ কৰি ৰাখোঁ চফা কৰি ৰাখোঁ আৰু কুকুৰাও ৰাতিপুৱাও চফা কৰিয়ে চফা চাফ চিকুণ কৰি দানা দানা দিওঁ চাউল দিওঁ আৰু দুপৰীয়াও দি চফা কৰিয়ে দিওঁ আৰু গধূলিও আহি গঁৰালত সোমোৱা আগে আগে চাফ চিকুণ কৰি দানা দি পিনি আকৌ গঁৰালত চাফ চিকুণ কৰিয়ে সোমাওঁ আৰু যিমান পাৰোঁ চাফ চিকুণ কৰি ৰাখোঁ কাৰণেই কুকুৰাও তেনেকৈ মই বহুত বহুত বহুত পুহিব পাৰিছোঁ আৰু যিমান পৰিষ্কাৰ কৰি ৰাখিছোঁ ৰাখোঁ সিমানেই মই মোৰ সিমানেই মোৰ গৰু কুকুৰা হাঁহ কুকুৰা বাঢ়িছে আৰু বঢ়াৰ কাৰণে যথেষ্ট লেতেৰাও হৈছে হ'লেও চফাৰো তেনেকৈও মই কৰি গৈ আছো আৰু চফা মই সদায়ে কৰোঁ ৰাতিপুৱা গধূলিটো দুপৰীয়া চাফ চিকুণ কৰি সদায় দানা দিওঁ আৰু দানা দি যদি চাফ চিকুণকৈ নাৰাখোঁ বেমাৰ হয়তো পোৱালিবিলাক মৰি যাব সেইকাৰণে সদায় মই চফা কৰিয়ে ৰাখোঁ ডেইলি চফা ৰাতিপুৱা দানা দিওঁতে চফা কৰোঁ দুপৰীয়া দানা দিওঁতে চফা কৰোঁ আৰু দানা যিমানবাৰে চাফ চিকুণ কৰি চাফ চিকুণ কৰি পিনিয়ে দানা দিওঁ আকৌ দানা খোৱাৰ পিছত তেওঁলোকে লেতেৰা কৰিলে সেইবোৰ চফা কৰোঁ আৰু যিমান পাৰোঁ চফা কৰিয়ে আছো আৰু কুকুৰা মোৰ এতিয়ালৈকে পঞ্চাছ ষাঠিটামান আছিলে প্ৰথমতে এতিয়া প্ৰায় এশ ওপৰ হৈছে আৰু মই সিমানটো যিমানটো যিমানটো পুহি ইমান চাফ চিকুণ যিমান ৰাখিছোঁ সিমানেই মই এই মোৰ হাঁহ কুকুৰা হেৰি বাঢ়িছে তেনেকৈ মোৰ বেমাৰৰপৰা ৰক্ষা পৰিছে চাফ চিকুণ কৰোঁ কাৰণে আৰু মই আৰু আগলৈ আৰু মই পুহিম বুলি ভাবিছোঁ পুহি মই উপকৃত হ'বলৈ বিচাৰিছোঁ আৰু মই যিমান পাৰোঁ চাফ চিকুণকৈ ৰাখোঁ ৰাতিপুৱাও চাফা কৰোঁ গধূলিও চাফা কৰোঁ গধূলিৰ কেতিয়াবা দানা দিবলগীয়া হয় কুকুৰা সেইকাৰণে মই সেই গধূলিও চাফ চিকুণকৈ ৰাখোঁ আৰু ৰাতিপুৱা শুই উঠি গঁৰালটোতো বহুত লেতেৰা কৰে মই সেইবোৰো চফা কৰোঁ ডেইলি ই সদায় চফ চিকুণ কৰি ৰাখোঁ আৰু মুকলি মুকলি ঠাইটো য'ত দানা দিওঁ তাতো চফা কৰি ৰাখোঁ গঁৰালতো মই কেতিয়াবা দানা দিবলগীয়া হয় তাতো মই চাফা কৰোঁ যিমান চাফ চিকুণ ৰাখিলে সিমানেই ভাল বস্তু পাতি পুহিলেতো চাফ চিকুণ কৰি ৰাখিবই লাগিব তেওঁলোকক আপডাল কৰিবই লাগিব যিমান চাফ চাফ চিকুণ কৰোঁ কৰা হয় সিমানেই বস্তুও বৃদ্ধি হয় আৰু ফলাফল লাভো হয় আৰু তেওঁলোকক আপডাল যিমান কৰিব পাৰোঁ দানা মই যিমান দিব পাৰোঁ সিমানেই ভাল বুলি ভাবোঁ চাফ চিকুণ সদায় কৰিবই লাগিব দানা দিবই লাগিব দানা মই বনাই হাঁহকতো দানা কেতিয়াবা বনাই দিওঁ কেতিয়াবা হেৰি কৰি দিওঁ চাউলো দিওঁ কেতিয়াবা ধানো দিওঁ ধানো দিওঁ কেতিয়াবা কেতিয়াবা আৰু ভাতো দিবলগীয়া হয় আৰু যিমানে খায় সিমানেই বাঢ়েও হাঁহ কুকুৰা বাঢ়িব আৰু লেতেৰাও হ'ব আৰু চাফ চিকুণ মই কৰোঁ সদায় কৰোঁ ৰাতিপুৱা কৰোঁ গধূলি কৰোঁ দুপৰীয়াও কৰোঁ আৰু এই দুপৰীয়া দিলেও মই দানা চাফ চিকুণ জেগাতে দিওঁ আৰু সদায় মই যোন যতনত দিওঁ সেই যতনটো চাফ চিকুণকৈ সদায় ৰাখোঁ ৰ'দত দিওঁ ধুই মেলি আকৌ গধূলি আকৌ দুপৰীয়া দিবলৈ হ'লে আকৌ আৰু ভালকৈ দিওঁ দি পেনি আকৌ ধুই মেলি ৰ'দত দি থৈ দিওঁ আকৌ গঁৰালটো সদায়ে মই সাৰোঁ গঁৰালটো যিমান পাৰোঁ চাফ চিকুণকৈ ৰাখোঁ ৰাতিপুৱাই এবাৰ সাৰোঁ ৰাতিপুৱা সাৰি মেলি থৈ দিওঁ আকৌ কিবাকিবি বস্তু বস্তা পাৰি দিলে মানে সেইখন ধুই পেলাওঁ ধুই পিনি আকৌ পাৰি দিওঁ পাৰি পিনি আকৌ আকৌ লেতেৰা হ'লে মানে আকৌ সদায় ধুই দিওঁ ধুই পিনি ৰ'দত দি পিনি তেতিয়া বিজাণুতো কম হয় আৰু যিমানে মই আপডালত ৰাখোঁ সিমানে মোৰ ইমান বেমাৰো নহয় মোৰ হাঁহ কুকুৰা পাৰবোৰ মোৰ হাঁহ কুকুৰা ছাগলী একো বেমাৰো নহয় বাৰু এতিয়ালৈকে হোৱা নাই মোৰ সেইকাৰণে মই বহুত লাভৱানো হৈছোঁ কুকুৰা হাঁহ বিকি পিনি আৰু তেনেকৈ মোৰ বেমাৰে ইমান চাপিব পৰা নাই আৰু কুকুৰাক মই মাহে মাহে বেজীও দিয়াওঁ তেওঁলোকৰ বেমাৰ ৰক্ষা পাবৰ কাৰণে চাফ চিকুণ কৰিটো সদায় ৰাখোঁ তেনেকৈ মোৰ বহুত বেমাৰৰপৰা বাচি আছে আৰু মোৰ হাঁহ কুকুৰা পাৰ ছাগলী যি হওক আৰু জন্তুৰ ভিতৰত চব চাফ চিকুণকৈ ৰাখোঁ সদায় ৰাতিপুৱা হওক গধূলি হওক দুপৰীয়া হওক আৰু দানা মই কিনিও আনো খুৱাওঁ কিনি আনি খুৱাওঁ ঘৰটো কিছুমান হেৰি বনাই খুৱাওঁ দানা ভালকৈ ৰাখোঁ বেমাৰৰপৰা বচাই ৰাখোঁ হাঁহ কুকুৰা ছাগলী পাৰ আৰু যিমান পাৰোঁ আগলৈও মই তেনেকৈয়ে আপডালত ৰাখিম মই কুকুৰা গৰু ছাগলী চব জন্তুৱে মই আপডালত ৰাখোঁ আৰু মোৰ মোৰ ঘৰত মই গঁৰালটোও পকাকৈ বনাই দিছোঁ পকাকৈ য'ত হেৰি থওঁ গঁৰালটো পকাকৈ হাফ ওৱালকৈ বনাই দিছোঁ তলটো প্লাষ্টাৰ কৰি দিছোঁ তেতিয়া মানে চাফা হৈ থাকে মই ৰাতিপুৱা লগে লগে মটৰে দি পানী মাৰি চাফা কৰি দিওঁ আকৌ তাত পকাৰ ওপৰত বস্তাও পাই দিওঁ কাৰণ কেলৈ হাঁহ কুকুৰাবোৰে ঠাণ্ডা পাব কাৰণে মই বস্তা পাৰি দিওঁ বস্তাত আৰু ৰাতি যদি লেতেৰা কৰে তেতিয়া মই আকৌ ৰাতিপুৱা বস্তাটো মটৰ পানী মাৰি মানে চফা কৰি দিওঁ চফা কৰি আকৌ ৰ'দাই পিনি আকৌ গধূলি পাৰি দিওঁ আৰু দুপৰীয়া দানা ছচটোও মই ভালকৈ ৰাতিপুৱাও ধুই দিওঁ ধুই পিনি দানা দিওঁ আৰু কুকুৰা হাঁহ কুকুৰা ছাগলীৰ কাৰণেও মই ভালকৈ চফা জেগা এডোখৰত কুকুৰা কাৰণে প্ৰধানকৈ কুকুৰাৰ কাৰণে মই চাউল দিবৰ কাৰণে জেগাডোখৰ চাফাকৈ ৰাখি পিনি মই তাত চাউল দিওঁ আৰু কুকুৰা খাই মেলি পিনি আকৌ চৰিবলৈ ওলাই যায় আকৌ তেওঁলোকে কুকুৰা হাঁহ জন্তুৱে খাই পিনি যেতিয়া দৌৰি যায় আকৌ সেইডোখৰ জেগা মই চাফ চিকুণ কৰি দিওঁ আকৌ গধূলি আকৌ গধূলিৰ কাৰণে আকৌ মই চাফ চিকুণ কৰি দানা দানা দিওঁ সেইডোখৰ চাফা কৰি আকৌ সেইডোখৰত দানা দি পিনি দি উঠা পাছত আকৌ চাফা কৰিছিলোঁ কাৰণ কেলৈ তাত বীজাণু নহ'ব হ'ব নহয় সেইকাৰণে মই চাফা কৰি থওঁ জেগাডোখৰ আকৌ ৰাতিপুৱা হোৱাৰ উঠাৰ লগে লগে এই কুকুৰা হাঁহ মই খুলি পিনি সিহঁতক আকৌ মই মটৰে পানী চব চাফা কৰি ধুনীয়াকৈ ৰাখোঁ আকৌ বস্তাবোৰ মই ৰ'দাই দিওঁ ৰ'দাই পিনি চাফ চিকুণ যেতিয়া চফা হয় আকৌ ভৰাই থৈ দিওঁ জাপি পিনি তাৰপৰা আকৌ দানা দানা ভাল ছচ এটাতে দিওঁ ভাল ছচ চফা জেগাত যতনত দি পিনি দানা যিমান পেট ভৰি খাব সিমানেই মানে স্বাস্থ্যটো ভাল থাকিব হাঁহ কুকুৰা আৰু তেতিয়াহেতো তেওঁলোকে বংশ বৃদ্ধি হ'ব তেওঁলোকৰ হাঁহ কুকুৰা পোৱালি ভাল হ'ব আকৌ কুকুৰা কুকুৰা উমনি দিবৰ কাৰণে মই বাঁহ সাজি দিওঁ চফা জেগাত ওখ ঠাইত মানে মই বাঁহটো সাজি দিওঁ ধুনীয়াকৈ আকৌ কণী পাৰি মেলি এই পোন্ধৰ দিনৰ মূৰত মই বাঁহটো আকৌ সলাই দিওঁ কাৰণ কেলৈ হুমি হ'ব পাৰে বীজাণু হ'ব পাৰে সেইকাৰণে মই বাঁহটো সলাই পিনি আকৌ দিওঁ তেতিয়া কুকুৰা পোন্ধৰ দিনতে কুকুৰা পোৱালি উলিয়াই পোৱালিখিনি ভালকৈ চাফা জেগা চাফা মানে বস্তাৰ ওপৰতে দিওঁ থাকিবলৈ গৰমত থওঁ এই ইমানো গৰম নহয় গৰম ঠাণ্ডা মিশ্ৰনৰ এনেকুৱা জেগাত থওঁ তেতিয়া বেমাৰৰপৰা বাচি থাকে আৰু হাঁহটো হাঁহো তেনেকৈয়ে কৰোঁ সজা ভালকৈ সজা বাঁহ বনাই দিওঁ বাঁহ বনাই পিনি হাঁহে পোন্ধৰ দিন এমাহ পিছত আমাৰ পিছত পোৱালি উলিয়াই তেওঁলোককো মই ভালকৈ হাঁহ দানা দিওঁ আকৌ চৰিবৰ কাৰণে এনেকৈ ডাঙৰ যতন ডাঙৰ জেগা বনাই দিছোঁ পানী দি পিনি চৰিব হাঁহৰ কাৰণে চৰিবলৈ পানী চৰিবৰ কাৰণে জেগা দিওঁ সেই চৰি পিনি চৰি থাকে হাঁহ হাঁহবোৰ আকৌ পিছত আকৌ ভৰাই নমাই পিনি অকণমান ৰ'দা ৰ'দৰ জেগাত মেলি থৈ দিওঁ জুপি থৈ দিওঁ সজাই জুপি পিনি আকৌ হেৰি টনকিয়াল হোৱাৰ লগে লগে আকৌ ভৰাই থৈ দিওঁ তেনেকৈ মই এই থওঁ চাফ চিকুণ সদায় চাফ চিকুণেই কৰোঁ বস্তু তেনেকৈ মোৰ হাঁহ কুকুৰা বাঢ়ি গৈ আছে দিনক দিনে বাঢ়ি গৈ আছে আৰু এতিয়ালৈকে মোৰ ঘৰত মানে ইমান কুকুৰা হাঁহৰ মানে বেমাৰ প্ৰভাৱ পৰা নাই মই সদায় আপডালে ৰাখোঁ চফাকৈ ৰাখোঁ সেইকাৰণে এই বেমাৰৰপৰা মই ইমান হেৰি পোৱা নাই মানে মৰা নাই মোৰ হাতত মানে হাঁহ কুকুৰা মই সদায় পৰিষ্কাৰ কৰি ৰাখোঁ সদায় এই খোৱাওঁতেও ভালকৈ দিওঁ খাবলৈ পেট ভৰি খাবলৈ দিওঁ আৰু লেতেৰাও হয় তেনেকৈ লেতেৰা হ'লে মই সদায় মটৰ পানীয়ে চফা কৰি ধুই জেগাডোখৰ ভালকৈ বান্ধো বান্ধি ৰাখোঁ হাঁহ কুকুৰা আৰু ছাগলীও ভালকৈ ৰাখোঁ গাহৰি গৰুও ভালকৈ ৰাখোঁ কুকুৰা হাঁহ প্ৰধানকৈ মোৰ বেছি আছে কুকুৰা হাঁহ মই সদায় পৰিষ্কাৰ জেগাত থওঁ গঁৰালটো সদায় পৰিষ্কাৰ কৰি ৰাখোঁ আৰু সদায় ভাল যতনত দানা দিওঁ পেট ভৰাই খুৱাওঁ আৰু মই ডাঙৰ জাতৰ কুকুৰা হাঁহ লৈছোঁ সেইকাৰণে একে একে মাহতে বহুত দুই এক কেজি দুই কেজি জোখৰ হয় আৰু তেনেকৈ লেতেৰাও কৰে লেতেৰা কৰাৰ কাৰণে চাফ চিকুণ কৰোঁ সদায় কৰোঁ মই জেগাডোখৰ সদায় পৰিষ্কাৰ কৰি ৰাখোঁ মই জাবৰবোৰ সদায় মানে চফা কৰি ৰাখিব লাগে হাঁহ কুকুৰা বন্ধা জেগাবোৰ চফা কৰি গোন্ধ থাকিলে বেয়া মই সেইকাৰণে দূৰৰ জেগাত জাবৰবোৰ পেলাই দিওঁ সদায় গঁৰালটো চাৰিও পিনে চফাকৈ ৰাখোঁ পৰিষ্কাৰ কৰি ৰাখোঁ জাবৰ জোঁথৰবোৰ দূৰলৈ পেলাই দিওঁ সদায় যদি ৰাতিপুৱা চফা কৰি পিনি সেইটো চফা কৰি মেলি জাবৰ জোঁথৰবোৰ অঁতৰাই ৰাখোঁ বহুত দূৰত পেলাই দিওঁ যিমানে গঁৰালৰপৰা গঁৰালটো পৰিষ্কাৰ কৰি ৰাখিব পাৰে পাৰোঁ সিমানেই মোৰ হাঁহ কুকুৰা হাঁহ কুকুৰাবোৰ বেমাৰৰপৰা বাচি থাকিব কাৰণ মোৰ হাঁহ কুকুৰা সদায় মই চফাকৈ ৰাখোঁ সেইকাৰণে বেমাৰৰপৰাও মোৰ বহুত ৰক্ষা পৰে মোৰ হাঁহ কুকুৰাবোৰ বেমাৰতো আৰু যিমানে ভালকৈ ৰাখিব পাৰোঁ হাঁহ কুকুৰা সিমানেই মোৰ কাৰণে ভাল চাফ চিকুণ কৰি ৰাখিব পাৰিলে মোৰ কাৰণেই ভাল মোৰ হাঁহ কুকুৰা সদায় মই সেইকাৰণেই ভাল চফা জেগাতে ৰাখোঁ